হেল্ল' অঁ নমস্কাৰ দেই আপোনাৰ দোকানত মোৰ আপোনাৰ আছেনে বাৰু অঁ অঁ মই দোকানৰ নামটো ইতিমধ্যে পাহৰিছোঁ সেইকাৰণে আৰু দোকানৰ নামটো নাই কোৱা বাৰু হেৰি মানে বাৰ্থডে কাৰণে বস্তু কেইটামান লাগিছিলে কিন্তু মই বস্তুকেইটা হোৱাটছআপতে নাম্বাৰ বস্তুখিনিৰ নাম পঠিয়াই দিম হয় হয় আৰু মোক এই তোমাৰ কাইলৈ লাগে নহয় নহয় মই দোকানলৈ যাব নোৱাৰিম তোমাৰ হোম ডেলিভাৰী আছেনে দোকানত ঠিক আছে ঠিক আছে মই হোৱাটচআপতে দোকানৰ লিষ্টখন আৰু এড্ৰেছটো পঠাই দিম আৰু সেইমতে মানে মোৰ ঘৰত বস্তুকেইটা পালেই হ'ল আৰু অঁ ঠিক আছে ঠিক আছে আৰু তেখেতৰ আগতে মই পে'মেণ্টটো কৰি পঠিয়াম অঁ ঠিক আছে ঠিক আছে ভাল বাৰু